হেল্লো অঁ শইকীয়া হোটেল নেকি অঁ হয় আপোনালোকক মই অৰ্ডাৰ দিছিলোঁ অৰ্ডাৰ দিয়া বস্তুকেইটা সম্পূৰ্ণ নপঠিয়ালে নেকি আপোনালোকে কেইটামান বস্তু বিশেষকৈ এই আচাৰটো মই নেপালোঁ

মই মাংস অৰ্ডাৰ দিছিলোঁ দাইল সৈতে আপোনলোকে সোধকচোন আপোনলোকৰ ডেলিভাৰী বয়জনক এনেকৈ হ'লে মতে আপোনলোকৰ বিজনেছ ভালকৈ নচলিব হয় চাওক আপোনলোকে ভালকৈ চাওক নাই নাই নাই দিয়া নাই দিয়া নাই দিয়া নাই দিয়া মই দিলেনো আপোনাক আকৌ ফোন কৰিমনে নাই দিয়া আপোনলোকে চাওক ভালকৈ চাওক এই পিছৰবাৰ যাতে এনেকুৱা নহয় আৰু ভালকৈ দিবলৈ চেষ্টা কৰিব ঠিক আছে